ঐ জোন কথা এটা শুন স্মাৰ্ট ঘড়ী এটা ল'লোঁ বহুতদিনৰ পৰা আশা আছিল আৰু সেইবাবেই ল'লোঁ কম দামতে পালোঁ অফাৰো আছিল এবছৰ গেৰাণ্টিও দি আছে তই পাৰ যদি এটা লৈ ল ঘড়ীটো বেয়া নহয় পিন্ধি আৰাম লাগিছে এই ঘড়ীটোত বিভিন্ন ধৰণৰ সুবিধা আছে ইয়াৰ দ্ৱাৰা আমি ফোনো কৰিব পাৰোঁ ফোন ৰিচিভ কৰোঁ গানো শুনো ৰক্তচাপো জোখা সুবিধা আছে আৰু এই ঘড়ীটো মানে কি এটা আছে ন ইস্ পৰীক্ষাত নিব নিদিয়ে ইস্ পৰীক্ষা থাকিলে নিবলৈ নিদিয়ে কত তাৰ পাছত ইয়াৰ উপৰঞ্চিও আমি দিনত কিমান খোজ কাঢ়িছোঁ সেইটোও ওলাই থাকে ইয়াত উল্লেখ থাকে ইয়াৰ পৰা লগতে বহুত ধৰণৰ সুবিধা ল'ব পাৰি তয়ো এটা লৈ ল ভাবিছিলি নহয় কম দামতে পাইছ অফাৰো আছে আৰু প্ৰায় বিছ দিনমান অফাৰ আছে